আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত যেনেকুৱা অষ্টমীৰ নামত আমাৰ নাৰিকল নাৰিকলৰ চুৰুকা নাৰিকলৰ লাড়ু বন্ধা আৰু লক্ষী পূজাত নাৰিকল খোৱা আমাৰ নিয়ম এটা আছে ফলমূলৰ ভিতৰত কল থাকে নাৰিকল থাকে তাৰপিছত অমিতা কুঁহিয়াৰ মধুৰিআম কমলা টেঙা সময়ৰ ফল সময়ত গোটেইখিনি দিব লাগে কিন্তু জন্মাষ্টমীৰ নামত আঠবিধ ফল লাগিবই আমাৰ সেই আঠবিধৰ ভিতৰত নাৰিকল মধুৰিআম আপেল কল এনেকৈ তাৰ ভিতৰত আমলখিও পৰে সেইবিলাক থাকে আমাৰ লক্ষী পূজাৰ দিনা চিৰাৰ লগত নাৰিকল ৰোকা খোৱা এটা ব্যৱহাৰ আছে আৰু নাৰিকলৰ পানীৰে চকু ধুব লাগে সেই চকু ধুলে বোলে চকুৰ অনিষ্ট নহয় আমি সেইটো জানো সেই কাৰণে আমি ল'ৰা ছোৱালীবিলাকক আমি লক্ষী পূজাৰ দিনা পোনেই জোনটো দিশে চাই নাৰিকলৰ পানীৰে চকু ধুব দিওঁ আৰু গোপাল ভোগ নৰ সত্যনাৰায়ণ পূজাও কৰা যায় সত্যনাৰায়ণ পূজাত গোপাল ভোগ বনোৱা যায় গোপাল ভোগত মানে গাখীৰ লাগে কল লাগে ঘিঁ মৌ চেনি মিঠাই গোটেইখিনি লাগে এটা চৰিয়াত লৈ সেইবিলাক আজিকালি মিক্সি উলাইছে মিক্সিত সব মিক্স কৰি মাৰি দিয়ে সেই দি পেলাই মানুহক খাব দিয়ে খুব ভাল লাগে হয়